হেল্ল' অঁ হেল্ল' কোনে কৈছে বাৰু অঁ হয় নেকি মানে আমাৰ মানে কাৰণে আমাৰ অঞ্চলত আপুনি আহিছে নহ্ অঁ হয় অঁ অঁ পছন্দ কৰি থোৱা হৈছে আমাৰ এই অসমীয়া মানে অসমবাসীসকলৰ কাৰণে হৈছে আমাৰ বিহু হৈছে পৰম্পৰাগত উৎসৱ দেই আমাৰ মানে তোমাৰ বিহু ধৰা তিনি প্ৰকাৰৰ দেই তোমাৰ বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বিশেষকৈ আমি এতিয়া ধৰা এতিয়া আমাৰ ডিচেম্বৰ মাহ চলি আছে নহ্ আৰু ডিচেম্বৰ মাহৰ পিছতে জানুৱাৰী মাহ আহিব নহ্ জানুৱাৰীত অঁ জানুৱাৰী মানে তোমাৰ ইংৰাজী জানুৱাৰী মাহৰ তোমাৰ এই আমাৰ মানে এই মাঘ বিহুটো উদযাপন কৰা হয় ত' মানে তুমি কি কৰিব লাগিব যদি তুমি মাঘ মাহৰ সময়তে তুমি আহিম বুলি ভাবিছা নহ্ ত' মাঘ বিহুৰ টাইমত যদি তুমি আহিম বুলি ভাবিছা নহ্ তেনেহ'লে কি হ'ব আমাৰ ইয়াত তোমাৰ এই মাঘৰ মাঘৰ বিহুটো মানে বহুত ভালকে উদযাপন কৰা হয় আৰু আমাৰ এতিয়াৰ পৰা মানে আমাৰ কি হৈছে এই গাঁৱৰ অঞ্চলৰ মানে লোকসকলে কি কৰিছে ভেলাঘৰ দেই মাঘ বিহুৰ কথা ক'বলৈ গ'লে ভেলাঘৰটোৱে মেইন নহ্ আৰু ভেলাঘৰ মানে এতিয়া সজা হৈছে আৰু তোমাৰ ভেলাঘৰটো উৰুকাৰ ৰাতি কি কৰে জানানে উৰুকা মানে তুমি বুজি পাইছা নাই বাৰু কি হয় উৰুকা হৈছে তোমাৰ বিহুৰ আগদিনাখন মানে ধৰা আমাৰ মাঘ বিহু হৈছে তোমাৰ ফৰটিন জানুৱাৰী মানে তেনেকুৱা হ'ব নহ্ ত' মানে তাৰ তেৰ জানুৱাৰী মানে বিহুৰ আগদিনাখন কি কয় তোমাৰ উৰুকা বুলি কয় আৰু আমাৰ মাঘ বিহুসকলৰ পৰা মাঘ বিহু উদযাপন কৰাৰ বাবে তোমাৰ ধৰা এই উৰুকাদিনাখনি মানে এই উৰুকা দিনটো হৈছে আমাৰ কাৰণে এটা মানে স্পেচিয়েল দিন আৰু তুমি বুজি পাইছা স্পেচিয়েল মানে কি কৈছো মই অঁ অঁ স্পেচিয়েল দিন হয় ত' সেইটো দিনতে কি হয় তোমাৰ তোমাৰ ধৰা ভেলাঘৰটো সাজিছে গধূলি সময় বা ধৰা ৰাতি নমান দহমান বজাত সকলোৱে তোমাৰ পিঠা পনাবিলাক পিঠা পনাবিলাক সাজি বনাই থাকে নহ্ ত' মানে পিঠা পনাবিলাক বনাই মানে গাঁৱৰ ডেকা ৰ'বা এইটো মই কৈ লওঁ গাঁৱৰ ডেকাসকলে মানে এতিয়া ভেলাঘৰ দিনাখন মানে তোমাৰ আৰু বহুত মানে আৰু মানে বহুত মানে কি মানে এইবিলাক গাঁৱৰ জেওৰা চেওৰা চুৰ কৰা তেনেকে হয় আৰু উদযাপন কৰে আৰু বহাগ বিহু তোমাৰ বহাগ বিহুটো তোমাৰ ধৰক বহাগ বিহুটো সাতদিনিয়া হয় দেই কিন্তু তোমাৰ প্ৰথম গৰু বিহুদিনাখনি গৰু বিহুদিনাখনি তোমাৰ গৰু গা ধুৱায় তাৰ পিছদিনাখনি মানুহ বিহু মানুহ বিহুদিনাখনি তোমাৰ সৰুৱে ডাঙৰক সেৱা কৰে ডাঙৰে ডাঙৰে তোমাৰ সৰুক সেৱা কৰে এনেকৈৈ কৰি তোমাৰ বিহুত আৰু পিঠা বনা বিভিন্ন ধৰণৰ বিহু নাচ গীত আদি মানে আমাৰ বিহুটো মানে উদযাপন কৰা হয় তুমি আহিলে ভাল পাবা আমাৰ যদি অসমত আহা আৰু বিশেষকৈ আমাৰ যদি অঞ্চলত আহা তোমাক আৰু বহুত বিহুৰ মানে বিহুটো মানে তুমি আনন্দৰে উদযাপন কৰিব পাৰিবা এতিয়া ঠিক আছে বাৰু দিয়া